খাদ্যৰ কথা ক'ব গ'লে যিহেতু আমি স্প'ৰ্টছ বেকগ্ৰাউণ্ডৰ হয় আমাৰ গোটেই পৰিয়ালটো আৰু মোৰ পাপাও স্প'ৰ্টছৰ আকৌ টাইকোৱাণ্ডো ক'ছ হয় আৰু ময়ো নিজে টাইকোৱাণ্ডো খেলোঁ সেইবাবে আমি এটা বহুত প্ৰ'পাৰ ডায়েটত চলোঁ আৰু গোটেই দিনতো আমি এনেকৈ এটা ডায়েট প্লেনত প্লেন কৰি লৈছোঁ আৰু চাৰিসাজতকে বেছি নাখাওঁ ৰাতিপুৱাটো আমি তেনেকৈ অ'টছৰ পৰা ষ্টাৰ্ট কৰোঁ অ'টছৰ লগত আমি যিবোৰ ছিজনেল ফুডছ থাকে সেইবোৰ এড কৰোঁ যিমনাখিনি পাৰোঁ আৰু লগতে আমি ছেইক্স ছেইক্স খাওঁ মিল্ক ছেইক তাত আমি কল কল এড কৰোঁ বা হানি বা নাতছ পিনাট বাটাৰ সেইবোৰ এড কৰি পেলাই এটা ডাঠ এটা ছেক মিল্ক ছেক এটা খাওঁ আমি ছ' ডেট আমি প্ৰ'টিনটো পাওঁ আৰু কেতিয়াবা ডিম খালোঁ বা নাখালোঁ কেতিয়াবা তেনেকৈ যদি বু সময়ৰ ওপৰত ডিপেণ্ড কৰে নহ'লে যদি সময় নাথাকে তেতিয়া আমি ছেণ্ডউইজৰ লগত ডিম খাওঁ তেনেকে আৰু দিনৰ সাজটো আমি ভেজে ৰাখোঁ ম'ষ্ট অফ ডা টাইম আৰু বহুত কমকৈ মানে কমকৈ খাওঁ আৰু তাৰপৰা দি গধূলি এটা স্নেক থাকিব যোনটো আমি চাহটো বেছি আমি হেৰি নকৰোঁ তাৰ জেগাত আমি ছেইক্স বা বেলেগেই বস্তু হেৰি কৰোঁ বা ছেণ্ডউইজ বনাওঁ এনেই নৰ্মেল ডিম ছেণ্ডউইজ বা চিকেন ছেণ্ডউইজ হওক সেইবোৰ অ এড কৰোঁ তাৰপৰা ৰাতিৰ সাজটো কাৰো সময় নোহোৱাৰ বাবেহে আমি প্ৰায়ভাগ মাছ বা মাংসয়ে বনাওঁ কাৰণ যে ৰাতি হেৰি যিহেতু আ চবজি বনাবলৈ কাৰো সময় বা মন নাথাকে সেইবাবে সবেই মাংসই প্ৰায়ভাগ মাংসই থাকে আমাৰ ৰাতিৰ সাজটোত আৰু ঘৰত ক'ব গ'লে এতিয়া লকডাউনৰ সময়ত বহুতখিনিয়ে নতুন খাদ্য খাদ্য বনোৱা শিকি শিকা হ'লোঁ ইউটিউব চাই চাই যেনেকৈ হ'ল বাটাৰ চিকেন এহ মোৰ ফেভৰেট হয় বাটাৰ চিকেন ত' বাটাৰ চিকেন বনোৱা শিকিলোঁ মটৰ পনীৰ বাকী আফগানী তেনেকে ম'ম' বহুতখিনি মানে যোনবোৰ উপহ ট্ৰেণ্ডতে ওলাই গৈছে সেইখিনি গোটেইখিনি বস্তুখিনি শিকা হ'ল সেইখিনিয়ে বনালো আৰু শিকালোঁ বহুত ভণ্টিক শিকালোঁ আৰু ক'ব গ'লে প্ৰায়ভাগ প্ৰায় আমি এনেকৈ শনিবাৰে শনিবাৰে বাহিৰত যাওঁ খাবলৈ আৰু তাতেতো মোৰতো ফেভৰেট হেৰি বাটাৰ চিকেনে হয় তো মই সেইটো নান বাটাৰ চিকেনে খাওঁ মোৰ ভাইটি মোৰ ভাগিন সিহঁতক লৈ যাওঁ সিহঁতেও সেইটোৱেই ভাল পায় মোৰ পাপাৰ ফেভৰেট হ মই বনোৱা খাদ্যৰ মাজত হ'ল ৰাজমা ৰাজমা বা ছ'লে ভটোৰে বহুত ভাল পায় ত' মই সেয়াখিনি বনাওঁ আৰু সেইখিনি লকডাউনত শিকিলোঁ বনাবলৈ তাৰবাবে এতিয়া প্ৰতিবাৰ ছা ছানডে' বনাবয়েই লগা হয় মই সেইবাবে মোৰ কাম বাঢ়ে কিন্তু খা বনাইয়ো ভাল লাগে মই নিজেও বনাই ভাল পাওঁ আৰু যিহেতু খায়ো ভাল পায় ঘৰৰ মানুহে ত' সেইটোতে এটা সুখ আৰু আৰু সেইটোৱে আৰু কিবা পাতিলে ঘৰত কাৰোবাৰ বাৰ্থডে' থাকিলে তেতিয়াও মাংসতকৈ বেছি মেইন ইণ্টাৰেষ্টটো আমাৰ ৰাজমাই হয় ছ' সেইকাৰণে সেইটোতে এটা সৰু সুখ আৰু বনাই